দহ জানুৱাৰী দুহেজাৰ চাৰি বাৰ ফেব্ৰুৱাৰী দুহেজাৰ চাৰি দুই জানুৱাৰী দুহেজাৰ একৈছ বাৰ জানুৱাৰী দুহেজাৰ ছয় তেৰ জানুৱাৰী দুহেজাৰ সাত